এতিয়া সৰুকালতে ক'ব গ'লে আমি সৰুকালত বিভিন্ন ধৰণৰ ধেমালি বা বিভিন্ন ধৰণৰ কাজিয়া পেঁচাল এইবিলাক বহুত ধৰণৰ কৰিছোঁ এতিয়া এনেকে আমি মেলা চাবলৈ যাওঁ আমাৰ আমাৰ ইয়াতো ওচৰত আন্ধেৰিঘাটত বা চক এটুকুৰাৰ ওচৰে পাজৰে গাঁৱে গাঁৱে মেলা হয় তেতিয়া আমি মেলা চাবলৈ যাওঁ কেতিয়াবা দেউতা বা মা ককা আইতা এইবিলাকক আমি জোৰ কৰোঁ যে মোক এখন গাড়ী লাগে মোক গাড়ীখন যেতিয়াই তেতিয়াই আমি কান্দো বা এইবিলাক কৰি কেনে আমি যেনেকৈ নহওক সেইটো লওঁ আৰু আমি বিভিন্ন ধৰণৰ খেলা খেলিছিলোঁ ফুটবল ক্ৰিকেট এইবিলাক আগতে বহুত খেলিছিলোঁ এতিয়াও খেলো প্ৰায় তাৰপাছত সেই ফুটবল বা ক্ৰিকেট খেলি আমাৰ হাত বা ভৰি কেতিয়াবা ভাঙিছে বা কেতিয়াবা টংকা বিলাকত টংকিছে বিষাইছে সেইবিলাক কৰোঁ আমি আমি ঘৰত আহি মা দেউতাৰ গালি শুনো আৰু স্কুলত স্কুলত বিভিন্ন ধৰণৰ আমি আমি ছাৰ বাইদেউৰ লগত ধেমালি কৰিছোঁ বা ছাৰ বাইদেউসকলেও আমাৰ লগত ধেমালি কৰিছে তাৰপাছত আৰু খেলা ধূলা খেলো বিভিন্ন ধৰণৰ খেলিছোঁ বিভিন্ন ধৰণৰ কাম কৰিছোঁ আৰু নকৰা কামো কৰিছোঁ আৰু সেইবোৰ সেইবোৰ সকলোতে স্মৃত হৈ থাকে আমাৰ কাম সেইবোৰ কাম যাতে কেতিয়াও আমাৰ ভুল নহয় তাকলৈ আমি চেষ্টা কৰোঁ আৰু সৰুতে বহুত মা দেউতা বা ককাৰ বহুত কাজিয়া শুনিছোঁ মাৰ খাইছোঁ তাৰ পিছত গালি শুনিছোঁ এতিয়াও শুনো এতিয়াও সৰুকালৰ পৰা স্মৃতিবোৰ হেৰাব নোৱাৰে আমাৰ আৰু সৰুকালৰ যিখিনি আমাৰ মানে খেলা ধূলা দৌৰা বা এইবিলাক আছিল এতিয়াও আছে এতিয়া গাঁৱলীয়া অঞ্চলত কেতিয়াবা দৌৰা খেলাৰ কথা দৌৰো হাৰিলে হাৰিলো জিকিলে জিকিলো জিকিলে মানে ভাল লাগে হাৰিলে অলপ বেয়া লাগে কিন্তু আমি প্ৰায়বিলাক আমি চেষ্টা কৰি থাকোঁ আমি সৰুকালত বহুত ধৰণৰ চেষ্টা কৰিছোঁ আমি নোৱাৰা কামটোত আগতে হাত দিবলৈ চেষ্টা কৰোঁ সেইকাৰণে আমাৰ মা দেউতাৰ পৰা বিভিন্ন ধৰণৰ গালি শুনিছিলোঁ বা আজিও শুনিছোঁ আৰু বহুত ধৰণৰ প্ৰেম প্ৰেম পিৰিতি এইবিলাক চলি থাকে যেনে এতিয়া ভেকচন বুলি কয় ভেকচনত আমাৰ পুৰস্কাৰ দিয়ে তেতিয়া তেতিয়া আমি ভেশচন প্ৰতিযোগিতা কি বুলি কয় অনুগ্ৰহ কৰোঁ অংশগ্ৰহণ কৰি কেনে আমি ভেশচনটো ভেশচনটো তেতিয়া আমাক কুৱেশ্বন সুধিলে যে আপুনি এইটো কিয় কৰিছে কিয় কৰা নাই তেতিয়া আমি কুৱেশ্বনৰ এনচাৰটো দেও যে এইটো মই ইয়াৰ কাৰণে কৰিছোঁ তাৰপাছত এই মানুহবোৰে ভেশচন প্ৰতিযোগিতাত হাহে তেতিয়া আমাৰ ভাল লাগে যে আমাৰ কাৰণে মানুহবোৰৰ মুখত এটা হাহি আহিছে সেই হাঁহিটো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মিছা ক'লে কি হ'ব ভাল লাগে বেয়া লাগে সেইটো সকলোতে থাকে সকলো মানুহৰে আৰু যিটো মানে মানুহৰ পৰীক্ষা নিৰীক্ষা লৈ কথা কওঁ আমি পৰীক্ষাত সৰুতে কপি কৰিবলৈ নাজানিছিলোঁ কিন্তু এতিয়া প্ৰায় মানুহে কপি কৰে আমি সৰুতেও কপি কৰিছোঁ নকৰা বুলি নকওঁ যেতিয়া আমাক ক খ খন লিখিব দিছে তাৰপাছত বাইদেউ বা ছাৰ মই এইটো নোৱাৰোঁ এতিয়া মই চাই চাই লিখিম তেতিয়া বাইদেৱে ক'লে হ'ব দে লিখা বুলি কয় তেতিয়া আমি চাই চাই লিখো আৰু বহুত কাম কৰিছোঁ আৰু যিবিলাক মানে কঠীয়া তোলা বা সেইবিলাক সেইবিলাকো কৰিছোঁ আমি আৰু কি হ'ব মিছা ক'লে আমি সকলোবোৰ কামেই কৰি আহিছোঁ এতিয়া আমি আগলৈকে এইবোৰ কাম কৰি থাকিম বা কৰিম মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দে আৰু এৰিছো আৰু কি কৰিবি আৰু ন আৰু